কোনে ক'লে অঁ অঁ হয় খালী আছে আপোনাক কেনেকুৱা ৰুম লাগে কেইটা মোৰ মোৰ এটা ফ্লেট আছে আৰু এটা আচাম টাইপৰ ঘৰ আছে আপোনাক কেইটা ৰুম থকা লাগে

হয় টু বি এইচ কে আচাম টাইপৰ এইট থাউজেণ্ড আৰু ফ্লেটৰ আছে টু বি এইচ কে ফিফটিন থাউজেণ্ড

বেছি নহয় এতিয়া এতিয়া ইমানেই চলি আছে আমাৰ এৰিয়াত ৰানিং ৱাটাৰ আছে ফ্লেটত চিকিউৰিটিও থাকে ইলেক্ট্ৰিচিটিটো এক্সট্ৰা ইলেক্ট্ৰিচিটি এক্সট্ৰা প্ৰিপেড হৈছে এতিয়া পাৰকিং আছে চ'চাইটি আছে চ'চাইটি ফিজ এক্সট্ৰা

হয় আচাম টাইপৰো আছে

অঁ পানী টুৱেণ্টি ফ'ৰ আৱাৰ্ছ থাকে এতিয়া আমাৰ এইটো এৰিয়াত জায়কা পানী আহি আছে হয় আপুনি আহিব এবাৰ আহি হয় হয় অঁ ঠিক আছে আহিব অঁ দেওবাৰে আহিলে লগ পাব সুবিধা হ'ব দেওবাৰে থাকিম ঘৰত হয় আহি যাব

ঠিক আছে ঠিক আছে